বজাৰত উপলব্ধ পেকেটৰ খাদ্যতকৈ ঘৰৰ বাহিৰত উৎপাদন কৰা ফল মূল বা খাদ্যৰ বহুত উপকাৰিতা আছে মানে কাৰণ বজাৰৰ পেকেটত পোৱা বস্তুবিলাক শাক পাচলিবিলাক বহুতো কেমিকেল বহুতো দৰৱ আদি লগাই মানে বনোৱা মানে বজাৰলৈ অনা হয় বহুতো দৰৱ কিবা কিবি আদি দি বজাৰত বিক্ৰী কৰিবলৈ ইহঁতক সোনকালে ডাঙৰ কৰিবলৈ বহুতো দৰৱ পাতি দি বজাৰত অনা হয় ইয়াৰ ফলত মানুহৰ বহুতো বেমাৰ আজাৰৰ সৃষ্টি হয় আৰু ঘৰত ঘৰত উৎপাদন কৰা খেতি বাতি ফল মূল আদি খেতি বাতি ফল মূল আদি বস্তুবিলাক মানে অলপ ভালকৈ কিছুমান ঘৰতে সৃষ্টি কৰা সাৰ দি পিনি তৈয়াৰ কৰা হয় এনেদৰে বেমাৰ আজাৰ ইমান বেছি নহয় ঘৰুৱা সাৰ দিয়ে ঘৰুৱা সাৰ দি পিনি এইবিলাক খেতি কৰা হয় আৰু এইবিলাকৰ এইবিলাক খালে আমাৰ বহুত উপকাৰ হয় বহুত বেমাৰ আজাৰো দূৰ হয় কিন্তু যদি আমি বজাৰৰ পৰা কিনি অনা বস্তুবিলাক খাওঁ তেন্তে বহুতো বেমাৰ আজাৰৰ সৃষ্টি হ'ব পৰা সম্ভাৱনা থাকে সম্ভাৱনা মানে কিনো বহুতো বেমাৰ আজাৰৰ সৃষ্টি হয় যেনে আপোনালোকে ধৰি লওক এতিয়া ঘৰত পকোৱা কল আৰু বজাৰত বজাৰলৈ অনা পকা কলৰ মাজত বহুত পাৰ্থক্য থাকে ঘৰত পকোৱা কল আমি জাক দি পকাও নাইবা গছতে পকিবলৈ দিওঁ কিন্তু বজাৰত বিক বিক্ৰী কৰা কলবিলাক সাধাৰণতে দৰৱ দি আদি কৰি সেনেধৰণেই পকোৱা হয় আৰু তাৰ ফলত এইটো দুদিন বা এৰাতিতে পকি যায় এনেদৰে বহুত বেমাৰ আজাৰৰ সৃষ্টি হয় সেইকাৰণে বজাৰৰ পেকেটৰ বস্তু খোৱাতকৈ ঘৰতে সৃষ্টি